হেল্ল' অঁ অঁ কোন হয় বাৰু অঁ হয় কোনে ক'লে মই আছো বাৰু তোমাৰ অঁ কোনে ক'লে বাৰু অঁ অঁ আৰম্ভ হ'বলৈ মই ডকুমেণ্ট দি থৈছোঁ তোমালোকে দিছিলে মই এপ্ৰোভ কৰি থৈছোঁ কিন্তু কামবোৰ বেলেগ এজনৰ হাততহে আছিলে তেখেতে কৰাগৈ নাই নেকি অঁ

কামবিলাক অঁ অঁ অঁ অঁ মই যিমান পাৰোঁ চেষ্টা কৰিম বাৰু সোনকালে কৰি দিবলৈ

অঁ চুৰৰ উপদ্ৰৱ বাঢ়িছে অঁ অঁ তেতিয়া বহুত ডাঙৰ হ'ব ন কথাটো অঁ অঁ অঁ অঁ ঠিক আছে বাৰু মই চেষ্টা কৰিম বাৰু যিমান পাৰি সোনকালে কৰিবলৈ অঁ অঁ ঠিক আছে বাৰু অঁ